হেল্ল' এমেজ'ন শ্বপিং হয়নে হয় মই কালি আপোনালোকৰ তাত কেইটামান বস্তু অৰ্ডাৰ কৰিছিলোঁ আপোনালোকক অৰ্ডাৰ কৰোঁতেই টেন পাৰচেণ্ট ডিচকাউণ্ট দিম বুলি কৈছিলে সেয়েহে মই চাৰিখন শাড়ী তিনিযোৰ মেখেলা চাদৰ আৰু লং পেণ্ট আছিলে দুটা চাৰ্ট আছিলে দুটা এ মোৰ টুতেল হৈছিলে এ দহ হাজাৰ টকা তাৰে এ টেন পাৰচেণ্ট মই অ'ফাৰ পাইছিলোঁ মই ন হাজাৰ টকা পে'মেণ্ট কৰিছিলোঁ এ আপোনালোকে অনলাইন পে'মেন্ট কৰিছিলোঁ মই এ কিন্তু মোৰ এ দূৰ্ভাগ্যবশতঃ মই অৰ্ডাৰটো কেঞ্চেল কৰিবলগীয়া হৈছে গতিকে আপোনালোকে মোৰ কালি মই ৰি ৰিফাণ্ডৰ কাৰণে অনুৰোধ কৰিছিলোঁ এ কিন্তু আজি এদিন মোক মই যেতিয়া লৈছিলোঁ তেতিয়া মোক কোৱা হৈছিলে যে লগে লগে ৰিফাণ্ডটো আপোনাৰ একাউণ্টত সোমাই যাব বুলি কিন্তু আজি এদিন হৈ গ'ল মোৰ এতিয়ালৈকে মোৰ ৰিফাণ্ডটো সোমোৱা নাই সেয়েহে কেনেদৰে আপোনালোকে ব্যৱস্থা কৰিব পাৰে এ কৰি সোনকালে মোৰ এ পে'মেণ্টটো কৰি দিয়কচোন